অঁ কওকচোন

অঁ হয় বিহু চাবলৈ আহিছে আপুনি বিহু অঁ ঠিকে আছে হয় মে ডাম মে ফিটো এইটো আমাৰ পূৰ্বপুৰুষসকলৰ মানে ছশবছৰ আগৰ ৰজা মহাৰজাবিলাকৰ এই পূৰ্বপুৰুষসকলৰ আমাৰ এটা পাতে সেইটো একত্ৰিছ জানুৱাৰীত একত্ৰিছ জানুৱাৰীত পাতে সেইটো আমাৰ আহোমখিনিয়ে পাতে এইটো আমাৰ আহোমৰ এইটো পৰম্পৰা এইটো প্ৰতি বছৰে একত্ৰিছ জানুৱাৰীত পাতে বিহুটোতো আমাৰ প্ৰতিবছৰে বিহুটো আমাৰ অসমৰ জাতীয় উৎসৱ বিহুটো আমাৰ একেবাৰে বাপতি সাহোন সেইটো নেপাতিলে আমাৰ অসমৰ অসম নিচিনাই নালাগে গতিকে অসমৰ মেইন বস্তু সেইটো সেইটো এতিয়াতো গোটেই পৃথিৱী জুৰি গৈছেগৈ গতিকে সেইখিনিত মানে আপুনি চাবলৈ আহিছে যদি আহিব আৰু বেলেগ মানে বেলেগকো ক'ব যে চাই ভাল পাব আমাৰ সেইকেইটা বস্তু বহুত চাবলগীয়া বস্তু উল্লেখযোগ্য় বস্তু আমাৰ এইকেইটা আহি লওক আপুনি খবৰ দিব ঠিক আছে হ'ব